আমাৰ সমাজ বা সংস্কৃতিত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে খেল খেল বিভিন্ন ধৰণৰ খেল আছে যিহেতু ক্ৰিকেট হওক ফুটবল হওক ভলীবল হওক টেনিছ হওক বেডমিণ্টন হওক কাবাডী হওক আজিকালি বহুত মানুহৰ ল'ৰা ছোৱালীবিলাকে কি কৰে ঘৰতে সোমাই আপোনাৰ মোবাইলটো লৈ মোবাইলতে গেম খেলি থাকে বাহিৰলৈ ওলাই নাযায় ক্ৰিকেট খেলিবলৈ নাযায় ফুটবল খেলিবলৈ নাযায় বেডমিণ্টন খেলিবলৈ নাযায় কাবাডী খেলিবলৈ নাযায় মোবাইলৰ গেমবোৰ চাই থাকিলে অকল কি হয় বচ দেহা দেহা শৰীৰটোৰ কাৰণে বেয়া আৰু আপুনি যদি ক্ৰিকেট আৰু ফুটবল খেলিবলৈ হয় ক্ৰিকেট অকল ক্ৰিকেট ফুটবল টেনিছ বা কাবাডী অকল মনোৰঞ্জন মনোৰঞ্জনৰ কাৰণেই খেলা নাযায় ইয়াক সেইবোৰ খেল খেলিলে স্বাস্থ্যৰ কাৰণেও ভাল আৰু যোৱা বছৰ যিহেতু দুহেজাৰ তেইছ বৰ্ষত যিদৰে ইণ্ডিয়া টীমে ক্ৰিকেটত বহুত ভাল প্ৰদৰ্শন দেখালে প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে নহৰাকৈ গোটেইখন খেল জিকি পিনি ফাইনেল পালেগৈ সেইটো কি প্ৰশংসনীয় আমাৰ কাৰণে বিষয় আছিলে যে এখনো নহৰাকৈ ফাইনেল পাইছোঁগৈ ফাইনেলত হাৰিছে জিকিছে সেইটো বেলেগ কথা কিন্তু এখনো নহৰাকৈ ফাইনেল নোপোৱাতো এইটো বহুত প্ৰশংসনীয় বিষয় আৰু আমাৰ যেনেকৈ অসমৰে হীমা দাস এতিয়া দৌৰত প্ৰথম গৈ প্ৰথমৰ স্থানত গৈ এতিয়া অসমৰ ডি এছ পিৰ স্থানত আছে ঠিক তেনেকৈ এতিয়া লাভলিনা বক্সিং খেলত জয়ী হৈ যেনেকৈ এতিয়া প্ৰশাসনীয় বিষয়ত তেতিয়া প্ৰাপ্ত হৈ আছে ঠিক তেনেকৈ আজিকালি ল'ৰা বা ছোৱালী মোবাইলত ঘৰত মোবাইলত ঘৰত বহি মোবাইলৰ গেমবোৰ খেলাতকৈ বাহিৰলৈ ওলাই গৈ ক্ৰিকেট খেলিব ক্ৰিকেট খেলা ফুটবল খেলা কাবাডী খেলা টেনিছ খেলা সেইবোৰ খেল খেলিব লাগে স্বাস্থ্যৰ কাৰণেও ভাল আৰু আগলৈও কাৰণেও ভাল